হয় আমি অসমীয়া মানুহ আমি খাৰ খাই ভাল পাওঁ মাটি মাহৰ লগত মানে মাটি মাহখিনি তিয়াই লওঁ তিয়াই লৈ পেলাই আমি বাকলিটো গুচাওঁ গুচাই পেলাই আমি খাৰ দি পেলাই আমি আদা ন ৰচুন দি পেলাই আমি এনেকৈ কৰি পেলানি খাওঁ কল খাৰ খাৰটো আমি কল খাৰ পুৰি পেলানি শুকান কল খাৰ পুৰি পেলানি তিয়াই পেলানি খাৰটো উলিয়াওঁ আৰু জাতিলাও লগতো আমি খাৰ বনাই খাওঁ খাৰ খাই আমি ভাল পাওঁ এই ঔ বাৰিষা ঔটেঙা মাছ আৰু ঢেকীয়া সেই টেঙা খাওঁ গৰমত টেঙা খালে ভাল লাগে কচু লগতো আমি ঔটেঙা দি মাছ দি পেলানি টেঙা খাওঁ এনেকৈ কৰি পেলানি নৰসিংহ মাগুৰমাছৰ লগত ভেদাইলতা লগত দি পেলানি সেই আৰু খাওঁ সেই দালি ধৰি লওক দালিটো ঔটেঙা দি পেলানি খাব পাই মাছৰ লগত সেনেকৈ খালেও ভাল লাগে কলদিল মাছৰ লগত বনাব বনালে মানে সেইটো এটা ভাল লগা পাচলি পচলাও খাওঁ কলগছৰ মানে যিটো পোৱালি সেই সেইটো পচলা বুলি কয় সেইটো পচলা আলুগুটি দি পেলানি ভাজি খাব পাৰি কচু কচুও পাৰি এইটো ধৰি লওক সেইটো ঠুৰী কচুটো বা ক কচুৰ পৰা আকৌ লতা এবিধ যায় সেই লতাটোও ঔটেঙা দি পেলানি খাব পাৰি বাঁহৰ গাজ খাওঁ বাঁহৰ গা গাজটো ভাজিও খাব পাই আৰু খৰিচাও কৰিব পাই খৰিচাটো মানে শুকুৱাই থ'ব শুকুৱাই লৈ পেলানি আচাৰু কৰিব পাই খৰিচা বেতগাজ খাওঁ বে বেতগাজ খাব পাৰি বেতগাজ ঢেকীয়া ঔটেঙা মাছৰ লগত জোলো বনাব পাৰি আমৰলি টোপো খাওঁ এতিয়া বহাগ বিহু বহাগ বিহু গৰু বিহু দিনাখনি এই আমৰলি টোপ আৰু ধৰি লওক এশ এটা শাক খায় এইটো ধৰি লওক চববিধেই পৰে আৰু তাত আৰু এশ এ এটা মানে তিনিডাল তিনিডালকৈ ছিঙি পেলানি এশ এটা শাক আমৰলি টোপ দিওঁ তাত ডিম দিওঁ তেনেকৈ কৰিও খায় এই লাইশাক লাইশাক খাব পাৰি আৰু ধৰি লওক এই জাতিলাও আগো পাৰি কুকুৰা মাংসৰ লগত এই কলদিল খাব পাৰি পচলাও পাৰি হাঁহৰ মাংখ কোমোৰাৰ লগত হাঁহৰ মাংখ খাব পাৰি পাৰ কলদিলৰ লগত খালে মানে বোলে হেৰি এইটো হেৰি নাইকিয়া মানুহৰ প্ৰেছাৰ নথকা মানুহৰ দুৰ্বল মানুহে পাৰ মাংস আৰু কলদিল খালে মানে শক্তি আহে গাহৰি মাংস লাইশাকৰ লগত খাব পাৰি লাও বেঙেনাও খাব পাৰি লাও খাব পাৰি বেগেনাও খাব পাৰি অমিতা কোমোৰা ভেণ্ডিও ৰঙালাও খাব পাৰি লফা তিয়হ গাজৰ বিট এইখিনি চাটনি নিচিনাকৈ কৰি খাব পাৰি এই আমাৰ অঞ্চলত এইবিলাকেই বেছিভাগ খাদ্য চলে আমাৰ অঞ্চলত এইবিলাকেই বেছিভাগ খাদ্য চলে